এক এক দুহেজাৰ তেইছ দুই দুই দুহেজাৰ বাইছ তিনি তিনি দুহেজাৰ একৈছ চাৰি চাৰি দুহেজাৰ বিছ পাঁচ পাঁচ দুহেজাৰ ঊনৈছ